যিহেতু গোলকীয় উত উত্তাপ বৃদ্ধিৰ ফলত বতৰৰ পৰিৱৰ্তন সঘনে দেখিবলৈ পোৱা গৈছে যেতিয়া খেতিৰ বতৰ হয় খেতিৰ বতৰত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন সেই সময়ত বৰষুণৰ অভাৱৰ কাৰণে পানী পৰ্য্য়াপ্ত পৰিমাণেও উপলব্ধ নহয় তাৰ ঠাইত আমি বিভিন্ন কৃত্ৰিম উপায়েৰে পানীৰ যোগান ধৰিবলগীয়া হয় বিভিন্ন পানীৰ পাম্পৰ যোগেদি নাইবা পুখুৰীৰ পৰা পানীৰ নলা কাটি খেতিত যোগান ধৰা হয় আৰু লগতে কেতিয়াবা এনেকুৱা সময়ো আহে যি সময়ত বিভিন্ন ফল মূলসমূহ ফুলিবলৈ আৰম্ভ কৰে সেই সময়ত যথেষ্ট বেছি পৰিমাণে বৰষুণ হোৱাৰ ফলত ফল মূলৰ ফুলসমূহ বৰষুণৰ টোপালত সৰি পৰে তেনেস্থলত আমি সেই ফলসমূহ ফল মূলসমূহ ওপৰৰ পৰা এখন ঘন জালিৰে ঢাকি বৰষুণৰ পৰিমাণ ওপৰৰ পৰা পৰাটো অলপ কমাই দিয়া হয় তাৰ ফলত ফল মূলৰ যি ফুল সেই ফুলসমূহ বৰ বেছি পৰিমাণে সৰিবলৈ নাপায় আৰু লগতে কীট পতংগই যথেষ্ট খেতিৰ ক্ষতি কৰে যদি কীট পতংগৰ খেতি ৰোধ কৰিবলৈ ৰাসায়নিক দ্ৰব্যসমূহ প প্ৰয়োগ কৰিবলগীয়া হয় তাৰ পৰিৱৰ্তে বিভিন্ন জৈৱিক উপায়ৰ অৱলম্বন কৰিব পৰা যায় সেইসমূহ হৈছে বিভিন্ন নিম নিমেৰে তৈয়াৰী নিম তেল স্প্ৰে কৰিবলৈ পৰা যায় আৰু হালধীয়া প্লেট লগাই পোকসমূহক আকৰ্ষণ বৃদ্ধি কৰি তাতে আঠাযুক্ত হালধীয়া পেট প্লেটৰ ফলত বিভিন্ন পোকসমূহ সেই হালধীয়া প্লেটসমূহত লাগি তেওঁলোক পোকসমূহ নষ্ট হৈ যায় লগতে কিছুমান হৰম'ন ব্যৱহাৰ কৰি পোকসমূহ আকৰ্ষণ কৰি পোকসমূহক নি নিষ্ক্ৰিয় কৰিব পৰা যায় বতৰৰ পৰিৱৰ্তনৰ হোৱাটো একেবাৰে স্বাভাৱিক প্ৰত্যেক বছৰে নতুন নতুন পৰিৱৰ্তন আমি সন্মুখত দেখিবলৈ পাওঁ সেইসমূহ পৰিৱৰ্তনৰ লগত খাপ খুৱাবলৈ কৃত্ৰিম উপায় অৱলম্বন কৰিবলগীয়া হয় আৰু সেই কৃত্ৰিমসমূহ উপায়সমূহ বৈজ্ঞানিক ভিত্তি হ'লে যথেষ্ট উপকৃত হয়